হেল্ল' হয় যাত্ৰী ট্ৰেভেল এজেঞ্চি নহয় জানো আচ্ছা মই যে আপোনালোকৰ পৰা এখন বুক কৰিছিলোঁ উবাৰ এই কেবখনত কি হৈছে আুপোনালোকৰতো চাৰে চাৰিশ টকাত মই বুক কৰিছিলোঁ যাবলৈ কিন্তু এতিয়া ড্ৰাইভাৰজন আহিছে তেওঁ ছশ টকা বিচাৰিছে মইটো আপোনালোকৰ লগত আগতে কথা পতা আছে মই তেওঁক ছশ টকা কোনো কাৰণতে দিব নোৱাৰোঁ চাৰে পাঁচশ টকা বা আপোনালোকৰ লগতো চাৰে চাৰিশ টকাত ডীল হৈছিলে মোৰ মোৰ যিখিনি কথা পাতিছিলোঁ চাৰে চাৰিশ টকা পতা আছিলোঁ তেওঁ বাৰু চাহ ভাত খাবলৈ মই টকা পঞ্চাশটা তেওঁক মই হাত খৰচ হিচাপে দিব পাৰিম পাঁচশ টকা কিন্তু ছশ টকা মই কোনো কাৰণতে তেওঁক নিদিওঁ আপোনালোকে যেতিয়া ড্ৰাইভাৰ ৰাখিছে আপোনালোকে যেতিয়া আপোনালোকৰ কৰ্মচাৰী ৰাখিছে তেওঁলোকৰ প্ৰতি আপোনালোকে চকু ৰাখিব লাগে তেওঁলোকে কি কৰিছে কি নাই কৰা এনেকৈতো আপোনালোকৰ বদনাম হ'ব নহয় তেওঁলোকৰ আপোনাৰ লগতটো মোৰ ভাৰাটো আপোনালোকৰ লগত মই আগতেই ঠিক কৰি থৈছোঁ আজি এসপ্তাহৰ আগতেই আজি এই যোৱাৰ দিনা তেওঁ আহি পেলাই যে ভাৰাটো এক্সট্ৰাকে বিচাৰিছে সেইটোতো কোনো কাৰণতে বৈধ হ'ব নোৱাৰে আপোনালোকে কিবা চিন্তা কৰক নহ'লে মই আপোনালোকৰ টে ট্ৰেভেল এজেঞ্চিটোৰ লগত মই লেনদেন ৰাখিব নোৱাৰিম অন্যৰ লগত ৰাখিব লাগিব

কথাটোতো ভাল হোৱা নাই আপোনালোকে অলপ এইবিলাক বি বিষয়ত চাব লাগে গতিকে আপোনালোকে যি যিমান পাৰে সোনকালে ব্যৱস্থা কৰক আৰু আপোনালোকৰ এইটো ফীডবেকটোতো ভাল নেযাব যেনেকে হ'লেও আপোনালোকৰ নিজৰ কৰ্মচাৰীয়ে আপোনালোকৰ লগত এনেকুৱা কৰিছে আপোনালোকৰ কাষ্টমাৰ আপোনালোকৰ যিসকল কাষ্টমাৰ আছে তেওঁলোকৰ লগত গ্ৰাহকসকলৰ লগত এইটোতো ভাল কথা নহয় এতিয়া আপুনি যিমান পাৰে এইটো বিষয়টো চাওক আৰু তেওঁক আপোনালোকে তেওঁৰ ওপৰত ব্যৱস্থা কৰক তেওঁৰ ওপৰত কাৰণ চাৰে চাৰিশ টকাত ঠিক হোৱা বস্তুটো আৰু ডেৰশ টকা বঢ়ায় সেইটোতো বৈধ কোনো কাৰণতে হ'ব নোৱাৰে গতিকে আশা ৰাখিলোঁ আপোনালোকে এইবিলাক ওপৰত এনে ধৰণৰ ব্যৱস্থাৰ ওপৰত আপোনালোকে শুধৰণি কৰিব বাকী আপোনালোকে ড্ৰাইভাৰজনৰ লগত যোগাযোগ কৰি পেলাই তেওঁক কথাটো কওক নহ'লে মই অন্যথা বেলেগ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব হয় ধন্যবাদ